আমাৰ অঞ্চলটোত পৰম্পৰাগত বহুখিনি খেল ধেমালিৰ প্ৰচলন আছে যেনেকৈ কণী যুঁজ ম'হ যুঁজ বুলবুলি চৰাই যুঁজ নাও খেল টেকালি টেকেলি ভঙা ৰছী টনা কাবাডী

এতিয়াও মানুহে বিশেষকৈ এই পৰম্পৰাগত খেলসমূহ বিহুৰ সময়ত বিশেষকৈ মাঘ বিহু ৰঙালী বিহু বা কাতি বিহুৰ সময়ত খেলা দেখা যায় কণী যুঁজৰ কথা যেতিয়া আমি ক'বলৈ যাওঁ মাঘৰ বিহুত সাধাৰণতে কণী যুঁজ খেলে এজন লোকে এটা কণী হাতত লয় আৰু আন এটা আন এজনেও এটা কণী হাতত লৈ আহে আৰু ইটোৱে সিটোক টুকুৰিওৱা হয় আৰু যিটো কণী ভাগি যায় সেই মানুহজন প্ৰাৰ্থীজন হাৰে আৰু যিজন থাকে সেইজন জয়ী হয় তেনেধৰণেই কণী যুঁজ হয় কণী যুঁজ বিশেষকৈ মাঘ বিহুৰ সময়ত খেলোৱা হয় এনেদৰে মাঘ বিহুতেই পৰ খেলোৱা আন পৰম্পৰাগত খেল আছে যেনে ম'হ যুঁজ ম'হৰ যুঁজ কৰা হয় দুটা ম'হ গোনা ম'হ অনা হয় ম'হৰ ধুনীয়াকৈ ম'হ দুটা সাজ সজ্জা কৰা হয় তেওঁলোকক বছৰটো ধৰি বিভিন্ন ধৰণে ট্ৰেইনিং দিয়া হয় তাৰ পিছত খেল পথাৰত সেই ম'হ দুটাক অনা হয় আৰু সেই ম'হ দুটাৰ যুঁজত যিজন ম'হ পলাই যায় তেওঁ হাৰে আৰু সৰ্বশেষত যিজন থাকেগৈ তেওঁ জয়ী হয় তেনেকৈ মানুহে সকলোৱে একত্ৰে সেই ম'হৰ যুঁজ চাই আৰু এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় সেই ধৰণে বুলবুলি চৰাইয়ো যুঁজ হয় দুটা বুলবুলি চৰাই একত্ৰে ওচৰলৈ অনা হয় তেওঁলোকৰ ওচৰত খাবলৈ কিছু বস্তু দিয়া হয় আৰু সেই খোৱাৰ সময়তেই ইটোৱে সিটোৱে একেটা বস্তুকে যেতিয়া খাবলৈ লয় দুইটাৰ মাজত যুঁজ হয় সেই ধৰণে বুলবুলি চৰাই যুঁজ হয় আৰু যিজন চৰাই জিকে তাই বিজয়ী প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয় আৰু সেই ধৰণে নাও খেল খেলে নাও খেল ওচৰে ডাঙৰ নৈ বা ডাঙৰ পুখুৰী এনেকুৱা ধৰণৰ কিছুমান নাও খেলৰ আয়োজন কৰা হয় নাও খেলসমূহত কেবাটাও দলে অংশগ্ৰহণ কৰিব পাৰে আৰু ঠাই অনুসৰি সেই নিয়মবোৰ বেলেগ বেলেগ খালী এটা কথা মনকৰিবলগীয়া হয় প্ৰতিটো দলত সমানে যাতে প্ৰাৰ্থী থাকে আৰু সেই নাও এটা নিৰ্দিষ্ট দূৰত্বলৈকে দিয়া হয় সেই দূৰত্বত যি নাওখন উপস্থিত হয় বা যিটো দল উপস্থিত হয় সেই দলটো জয়ী বুলি ঘোষণা কৰা হয় সেই ধৰণে খেল খেলা হয় আকৌ মাঘৰ বিহুৰ সময়তে খেলা এবিধ খেল হৈছে কাবাডী কাবাডী খেল খেলা হয় কাবাডী খেল মহিলাৰো হয় আৰু সমানে পুৰুষৰো হয় পুৰুষ আৰু মহিলা লগতে সৰু সৰু ল'ৰা ছোৱালীসকলেও কাবাডী খেলে কাবাডীৰ উপৰিও সেই সমসাময়িক সময়তে খেলা হয় ৰছী টনা খেল ৰছী টনা খেল এডাল ৰছী থাকে আৰু এডাল চিন দিয়া হয় ৰছীডালত মাজতে এডাল চিন এটা দিয়া হয় আৰু সেই ৰছীডালৰ পৰা দুটা পক্ষই ইটোৱে সিটোক টানে আৰু যিটো পক্ষই টানি সিফালে লৈ যাব পাৰে সেই পক্ষটো জয়ী হয় এনেধৰণে ৰছী খেলা খেলো আমাৰ অঞ্চলটোত জনপ্ৰিয় জনপ্ৰিয় হৈ জনপ্ৰিয় আছে আৰু এনেকুৱা কিছুমান জনপ্ৰিয় খেল আছে যিখিনি আমাৰ পৰম্পৰাগতভাৱে এতিয়াও খেলি অহা দেখিবলৈ পোৱা যায় যেনেকৈ এডাল গছ বিশেষকৈ বিহুৰ সময়তে এই খেলবোৰ খেলোৱা হয় এডাল কলগছ কলগছক খুব তেলেৰে ঘঁহি দিয়া হয় আৰু কলগছৰ ওপৰত এটা হাঁহ বা এটা কিবা এটা পুৰস্কাৰ ওপৰত বান্ধি থোৱা হয় আৰু যি সেই তেলেৰে সানি থোৱা গছজোপাৰে বগাই সেই পুৰস্কাৰটো ল'ব পাৰে সেইজন জয়ী হয় আচলতে এইটো এটা খুব টান খেল তাৰ মাজতে খুব দুই এজনেহে সেই খেলত জয়ী হয়গৈ গতিকে পৰম্পৰাগতভাৱে তেনে ধৰণে সেই খেলবোৰ দেখা যায় আৰু সাঁতোৰ খেল হয় চিলনী সাঁতোৰ ঠাইয়ে ঠাইয়ে নৈ আৰু ডাঙৰ বিল পুখুৰী ইত্যাদিবিলাকত সেই সাঁতোৰৰ খেলো খেলোৱা হয় আৰু সেই ধৰণে জয়ী হৈ জয়ী প্ৰাৰ্থীক এটা পুৰস্কাৰ দিয়া হয় দল দল হিচাপেও খেলিব পাৰে আৰু ব্যক্তিগত পৰ্যায়তো এই খেলবোৰ খেলাৰ নিয়ম আছে কুকুৰা যুঁজ এটা পুৰণি পুৰণিভাৱে প্ৰচলিত আমাৰ অঞ্চলত পৰম্পৰাগত খেল দুটা কুকুৰা ধুনীয়াকৈ হেঁতক খোৱাই বোৱাই মতা কুকুৰাক লালন পালন কৰি ডাঙৰ দীঘল কৰা হয় আৰু দুইটা কুকুৰাক ভৰিতে এখন সৰু ছুৰী বান্ধি দিয়া হয় দুয়োটা কুকুৰাকে আৰু দুয়োটা কুকুৰাৰ যেতিয়া যুদ্ধ হয় আৰু সেই যুঁজত যিজন কুকুৰাই আন এটা কুকুৰাক আঘাত কৰে বা সেই কুকুৰাটোক সেই যুদ্ধ ক্ষেত্ৰৰ পৰা খেদাই পঠিয়াই সেইজন হাৰে আৰু যি তাত থাকি যায় তেওঁ জন জিকে এনেধৰণে সকলোৱে মিলি এই পৰম্পৰাগত খেলসমূহ আমাৰ অঞ্চলত উদযাপন কৰি আহিছে তাৰোপৰিও পৰম্পৰাগত খেল কড়ি খেল ঘিলা খেল টাংগুটি ছেংগুটি আদি অন্যান্য বহুতো পৰম্পৰাগত খেল আছে যিসকলক যিবোৰ আমাৰ অঞ্চলটোত এতিয়াও সকলোৱে জীয়াই ৰাখিছে আৰু বিহু উৎসৱ পাৰ্বণত এই খেলসমূহ সামূহিকভাৱে সামূহিক প্ৰচেষ্টাত এটা অনুষ্ঠান পাতি খেলসমূহ খেলা হয় আৰু আমাৰ পৰম্পৰাগত যিখিনি পুৰণি এই খেল ধেমালি পৰম্পৰাটো এতিয়াও আমাৰ অঞ্চলটোত বৰ্তাই ৰাখিছে